হয় আমাৰ গাওঁৰ সকলোৰ ঘৰ সকলো ঘৰতে দমকলৰ ব্যৱস্থা আছে আজিৰ পৰা অলপ বছৰ আগত কুৱাৰ ব্যৱস্থাও আছিল যিহেতু বৰ্তমান আমাৰ গাওঁত কুৱাবিলাক সম্পূৰ্ণ পোত খাই গৈছে যিহেতু কুৱাৰ পানী যথেষ্ট লেতেৰা বা মুকলি হৈ থকাৰ বাবে ব্যৱহাৰ কৰিবলৈ এৰি দিছে ৰাইজে আৰু দ্বিতীয়তে দমকলসমূহ আমাৰ বছৰৰ সকলো সময়তে দমকলৰ পৰা পানী পোৱা হয় তাৰ উপৰিও মটৰ মটৰ ব্যৱহাৰ কৰি ইলেক্ট্ৰিক মটৰ ব্যৱহাৰ কৰি পানী ওপৰলৈ উঠাই খোৱাৰ বাবে উপযোগী কৰি তুলা ফিল্টাৰ কৰা হয় আৰু আমাৰ গাওঁৰ প্ৰতি ঘৰে ঘৰে দমকল আছে আৰু ওচৰতে নৈ বা খাল বিল আছে যিহেতু খেতি পথাৰ বাবে হৈ যায় আৰু বছৰৰ সকলো সময়তে পানী আমাৰ গাওঁত উপলদ্ধ হয়